গাঁৱৰ মানুহৰ স্বাস্থ্য চহৰৰ মানুহতকৈ যথেষ্ট ভাল কাৰণ গাঁৱত প্ৰদূষণৰ প্ৰভাৱ কম চহৰত হৈছে প্ৰদূষণৰ প্ৰভাৱটো বেছি কল কাৰখানা আছে উদ্যোগ এইবিলাকৰ গাড়ী মটৰ যান যতৰ মানে হেৰিটো বেছি তাৰপৰা ওলোৱা ধোঁৱাই বায়ু প্ৰদূষিত কৰে আৰু সেই প্ৰদূষণ গাঁও গাঁৱত নপৰে তাৰ প্ৰভাৱটো কম পৰে পৰে যদিও কম পৰে গতিকে গাঁৱৰ মানুহৰ স্বাস্থ্যটো সেইফালৰপৰাও সুস্থ হৈয়ে থাকে আৰু শাক খাদ্যৰ ফালৰপৰাও গাঁৱৰ মানুহে ৰাসায়নিক সাৰ দিয়া খাদ্য কুব খুব কমেই খায় শাক পাচলি নিজেই কৰি বাৰীত নিজেই কৰে তাত ৰাসায়নিক সাৰ নিদিয়ে গোবৰসাৰ দিয়ে গতিকে গছ গছনিও সেউজীয়া গছ গছনি আছে গছ গছনিৰপৰা মানুহ গাঁৱৰ মানুহে উশাহ নিশাহ লোৱাটো সুবিধা হয় স্বাস্থ্যৰ কাৰণে সেইফালৰপৰাও ভাল গতিকে চহৰত মানুহতকৈ গাঁৱৰ মানুহৰ স্বাস্থ্য সেইকাৰণে ভালে থাকে